মই ঘৰতে ক'ত অঁ কিবা প্লানিং

পাৰি যাব পাৰি অঁ খনিকৰ পাৰ্কখন যাব পাৰি আকৌ অঁ তাত আজিকালি নতুন ষ্টল এখন লগালে সেইখন চাহ একাপ খাবলৈ ভাল হৈছিলে তাত চাহ আৰু হেৰি পায় আমাৰ ঘৰত বনোৱা পিঠা চিঠা পায় তাত মজা লাগে খাই অঁহ্ তিনিটা চাৰে তিনিটা বজাত যাম আৰু আৰু কোনোবা যাব নি লগত তাক ফোন কৰিব লাগিব ভাল লাগিব তেতিয়াহ'লে চাৰি পাঁচটামান গ'লে অঁ অঁ তাতে আজিকালি নতুন নতুন সেই তাহাঁতৰ পিছফালে এই কিবা এটা নতুন এটা প্লানিঙো বনালে সেইটোতো চাব পাৰি অঁ চাব পাৰি

তাপা সেই পাছবেলা ক্ৰাউডো হয় অকণমান ভাল লাগিব ঠিক আছে মই সিহঁতক ফোন কৰি কৈ লওঁ তাপা গৈ পিনে